অঁ দাদা হয়নে বাৰু অঁ তাকেই দাদা আমি মানে আচলতে দীপৰ বিললৈ মাছ মাৰিবলৈ যাবৰ কাৰণে যাব ওলাইছিলোঁ তাকেই আমাৰ অলপ পাব্লিচিটী কাৰণে যেনেকৈ নিউজত অলপ ওলাব লাগিছিলেতো আমাৰ মছ ধৰা কিবাটো আমাৰ যোনখিনি মাছ কেনেকৈ ধৰোঁ কি কৰোঁ সেইখিনি গোটেইখিনি কথা অঁ ধুনীয়াকৈ আপুনি হাঁ হাঁ আমি ইয়াৰ পৰাতো এতিয়া মাছমৰীয়া আমাৰ ক'বলৈ গ'লে তেনেকৈ চাৰিজনমান আৰু গোটেইখিনিয়ে যাম তেনে কাইলৈ প্ৰগ্ৰেমটো কৰিম বুলি ভাবিছোঁ অঁ হয় বাৰু সেইটো ক'বলৈ গ'লে প্ৰতিযোগিতা হিচাপতে হ'ব বাৰু কোনে চাৰিজনৰ ভিতৰত এতিয়া কোনে কিমান ধৰিব ঠিক তেনেদৰেই আৰু ৰাতিপুৱা দহটামান বজাত ওলাই যাম বুলি ভাবিছোঁ হয় হয় আচ্ছা দিয়ক বাৰু দিয়ক থেংক ইউ